এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কিয়নো পুৰুষ আৰু মহিলাৰ কামসমূহ বিভিন্ন ধৰণৰ পৃথকে পৃথকে হোৱা দেখা যায় পুৰুষসকলে তেওঁলোকে উপাৰ্জন কৰে আৰু উপাৰ্জন কৰি তেওঁলোকে ঘৰখন চলায় ঠিক সেইতে ঠিক সেইদৰে মহিলাসকলেও ঘৰৰ বিভিন্ন বাহিৰা কামসমূহ যেনে ৰন্ধ ৰন্ধা বঢ়া কৰা তেনেকুৱা কামবোৰ কৰে ঠিক সেইদৰে পৰিয়ালত মহিলাৰ ভূমিকা বুলি ক'বলৈ গ'লে পুৰুষৰ পাছ পুৰুষৰ তুলনাত মহিলাসকলেই তেওঁলোকৰ সন্তানসমূহক ভাল বেছিকৈ চোৱা চিতা কৰা দেখা যায় পৰিয়ালৰ মাতৃগৰাকীয়েই তেওঁলোকৰ সন্তানক স্কুললৈ পঠিয়াই অনা নিয়া কৰে তেনেকুৱা দায়িত্ববোৰ পালন কৰে কিন্তু বৰ্তমান আমাৰ সমাজত দেখা পোৱা গৈছে যে আমাৰ সমাজখনত পুৰুষৰ সমানেই মহিলাসকলো আগবাঢ়ি যোৱা দেখা পোৱা যায় পুৰুষৰ সমানেই মহিলাসকলেও সমান সমান উপাৰ্জন কৰিবলৈ লৈছে